অঁ আমাৰ গাঁৱত যি যি স্কুল প্ৰাথমিক বিদ্যালয় আছে তাত কিতাপ পত্ৰ ডেস্ক বেঞ্চ আগতেতো নাছিলেই এতিয়ালৈ যিখিনি আমি দেখিবলৈ পাইছোঁ সেইখিনি যিমানদূৰ সম্ভৱ উন্নতি হৈছে সেইখিনি ঠিকে আছে ইয়াতকৈ আৰু উন্নত কৰিব পাৰিলে বেছি ভাল হয় এতিয়া খোৱা খাদ্যও যোগান ধৰা হয় চৰকাৰৰ ফালৰ পৰা সেইটো খোৱা খাদ্যটো অলপ আৰু উন্নত কৰিবলগীয়া হৈ আছে আমাৰ চকুত সেইটো যিমান যেনেধৰণে চৰকাৰৰ ফালৰ পৰা দিয়া হয় তেনেধৰণে দিয়া হোৱা নাই আৰু অলপ খোৱা খাদ্যবিলাকত শাক পাচলিবোৰ অলপ উন্নত কৰিব লাগে সিহঁতে একেবিধকে অকল কৰি থকা দি থকা দেখা যায় সেইখিনি অলপ উন্নত কৰিবলৈ প হেৰি কৰা যায় সেইখিনি গাঁৱৰ যিখিনি বয়োজ্য়েষ্ঠ মানুহ আছে যিবিলাক ধৰি লওক প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱক হিচাপে এজন প্ৰেছিডেণ্ট থাকে তেওঁ গাঁৱৰ ৰাইজে সকলোৱে মিলি তেওঁক কেনেধৰণে কৰিলে বেছি ইয়াতকৈ ভাল হয় এতিয়া বৰ্তমানতকৈ আহি থকা দিনবিলাকত কেনেকৈ আৰু আগুৱাব পাৰি ভাল খাদ্য যোগান ধৰিব পৰা যায় সেই বিষয়ে প্ৰেছিডেণ্টক এখন দৰ্খাস্ত হিচাপে দিব লাগে কেনে কেনে ধৰণে কৰিব লাগে নিজৰ স্কুলখন কেনেকৈ আৰু ল'ৰা ছোৱালীয়ে কেনেকে ধৰণে খোৱা খাদ্যবোৰ ভালধৰণে পাব পাৰে সেইখিনি কৈ প্ৰেছিডেণ্টে তেওঁ যিজন প্ৰধান শিক্ষক তেওঁক এই কথাটো গোচৰটো জনাব লাগে তাৰপিছত প্ৰেছিডেণ্ট আৰু প্ৰধান শিক্ষকৰ জৰিয়তে এইটো ওপৰৰ শ্ৰেণীক মানে জনাই এই বস্তুটো শীঘ্ৰে মানে আনিব পৰা যায় বুলি মই ভাবোঁ মোৰ ফালৰ পৰা তেওঁলোকৰ দ্বাৰাই যদি তেনেকৈ কৰা হয় তেতিয়া ভাল হয় শৌচাগাৰবিলাক বেছি স্কুলৰ পৰা দূৰত হ'লেও বহুত অসুবিধা হয় আৰু সৰু ল'ৰাৰ বাবে এতিয়া ধৰি লওক কিছুমান স্কুলত দেখা যায় যে টাইল্ছ চাইলছ লগাই দিয়া যায় সেইবিলাক মাৰ্বল পাথৰবিলাকত পিছলি পৰে ল'ৰাবিলাক লপ সৰুতো গতিকে সিহঁতৰ তাৰ বাবে অকণমান সেই টাইলছৰ বাহিৰে অলপ বেলেগ বস্তু লগাই দিব লাগে আৰু খোৱা পানীবিলাক সদায় মাহেকে পষেকে যিবিলাক ফিল্টাৰ আজিকালি দিয়া হৈছে চৰকাৰৰ ফালৰ পৰাই হওঁক বা প্ৰধান শিক্ষকৰ ফালৰ পৰাই হওঁক বা কোনোবা বেলেগ ব্যক্তিগত হিচাপে কোনোবাই দিয়াই হওঁক সেই ফিল্টাৰ চিল্টাৰবিলাক ধৰি লওক সময়মতে চাফ চিকুণ কৰিব লাগে খোৱা পানীবিলাকত যাতে যিমান দূৰ সম্ভৱ শুদ্ধ পৰিষ্কাৰ মতে আমাৰ ল'ৰা ছোৱালীবিলাকে খাবলৈ পায় সেই সেই কথাবিলাক অলপ গুৰুত্ব দিব লাগে তেতিয়া আৰু অলপ ভাল হয় এতিয়া কিছুমান স্কুলত দেখা যায় দেখা পোৱা গৈছে বহুত বছৰ মাহ বছৰলৈকে ধৰি লওঁক এই ফিল্টাৰ বালি শিলগুটি এইবিলাক চাফা কৰা দেখা নাযায় সেইবিলাক সময় সময় মতে সেইবিলাক অভিভাৱক সকলে গৈ স্কুলৰ প্ৰধান শিক্ষকৰ লগত কথা বতৰা আলাপ আলোচনা কৰি যিমান পাৰে সোনকালে বদলি কৰাৰ বাবে অভিভাৱকসকলো সজাগ হ'ব লাগে তেতিয়া আমাৰ নিজৰ ল'ৰা ছোৱালীয়েই ভাল শুদ্ধ পৰিষ্কাৰ পানী অলপ খাবলৈ পাব বা ভাল শৌচাগাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু ডেস্ক বেঞ্চবিলাকো আজিকালি যিবিলাক দেখা গৈছে আগতকৈ বহুত উন্নত হৈছে হৈছে যদিও আজিকালি আধুনিক যুগত যিবিলাক মানে ডেস্ক বেঞ্চ ওলাইছে সেইবিলাক ব্যৱহাৰ কৰি কৰিলে ভাল হয় আৰু কেনেধৰণে সেইবিলাক আনিব পৰা যায় স্কুলখনলৈ কাৰ লগত যোগাযোগ কৰিব লাগে কেনেধৰণে সোনকালে পোৱা যাব সেইখিনি বিষয়ে অভিভাৱকসকলক সজাগ হৈ প্ৰধান শিক্ষক মহোদয়ৰ লগত তেওঁলোকৰ লগত আলোচনা কৰি হেৰি কৰিব লাগে আজিকালি আৰু এইবিলাক যি গুণোৎসৱ পাতিছে গুণোৎসৱৰ সময়ত সেই স্কুলবিলাকত এইবিলাক কিবা যদি অভিযোগ অভাৱ অভিযোগ দেখা পোৱা গৈছে সেইবিলাক সেই সকলোখিনি জাৰি জোকাৰি আলোচনা কৰিলে মিটিং এখন পাতি আলোচনা কৰিলে সকলোখিনি শীঘ্ৰে সম্ভৱ হ'ব বুলি মই ভাবোঁ গতিকে এনেধৰণে যদি আমি অভিভাৱকসকল প্ৰথম সজাগ হ'লেহে আমি ল'ৰা ছোৱালীক ভাল খোৱা পানী শৌচাগাৰ ডেক্স বেঞ্চ আৰু শিক্ষাটো দিব পৰা যাব আৰু শিক্ষাটো এনেই স্কুললৈ ল'ৰা ছোৱালীবিলাকক পঠালে নহ'ব শিক্ষকে কেনেধৰণে পঢ়াইছে সেইটোৰ ওপৰতো চাব লাগিব শিক্ষকসকল কেনেধৰণৰ কিমান সময়ত আহে কিমান দেৰিলৈকে পঢ়ায় কেনেধৰণে পঢ়ায় তেনেকুৱাবিলাক কিছুমান হেৰি কৰিলে ভাল হয়